অ' অ' তই ভাওনালৈ যাবি নাযাও হয় কেতিয়া যাবি অ' ময়ো যাম দেই মোকো লৈ যাবি লগতে অ' ময়ো যাম আৰু সেই ভাত খালি নাই তই অ' মই সেই খাই বৈ আজৰি হৈছোঁ তই কি পিন্ধি যাবি বাৰু হয় মোৰ কি পিন্ধি যাওঁ জানো অ' ময়ো সেই তেনেকেই পিন্ধি যাম বুলি ভাবিছোঁ এই চকী এখন এখন লৈ ল'বি দেই নহ'লে বৰ অসুবিধা বহিবলৈ অ' মুগা মেখেলা পিন্ধি যাম চকী এখন এখন লৈ ল'বি নহ'লে তলত বহিব নোৱাৰো আমি লগতে যাম দুইজনী দেই অ' মানে কি আৰু ল'ৰা জনী লৈ যাম আকৌ নাতিজনী

নাযায় নাযায় তাই ভাওনা চাবলৈ বেয়া পায় মইহে ভালপাওঁ ভাওনা চাওনা চোৱাবোৰ বেয়া পায় অ' ফোন কৰিবি তই যোৱা আগে আগে মোক ফোন কৰিবি মই যাম আ দেই ভাওনা পাৰ্ট লৈছে আকৌ হনুমান লৈছে আকৌ তাকে চাম বুলি ভাবিছোঁ কেনেকৈ ওলাম জানো লাজে লাগিব এতিয়া মোৰ আজি চাবলৈ তথাপিতো যাবই লাগিব চাবলৈ

কিন্তু তেওঁ আকৌ মোক কৈ থৈ গৈছে নহয় ভাওনা চাবলৈ যাবি দেই মই একদম পাৰ্ট লৈছোঁ মুঠতে হনুমান কেনেকুৱা গছৰ ডালে ডালে বগাম বুলি কৈছে তাকে বোলো কেলে নেযাম নহয় আপোনাক চাবলৈ কিমান আশাৰে বাট চাই আছোঁ মানুহটো ভাওনা পাৰ্ট লৈছে তই কিমান সময়ত যাবি লগতে যাম সোনকালে যাম মানুহটো হেৰি হেৰি কৰিব লাগিব নহয় কাপোৰ চাপোৰ পিন্ধাবগে লাগিব নহয় সোনকালে যাম দেই সোনকালে ওলাবি হ'ব হ'ব